ৰাজ্যখনৰ প্ৰধান ধৰ্মীয় স্থান বা পূজা স্থানসমূহ হ'ল অযোধ্যা ৰাম মন্দিৰ পাঞ্জাৱত স্বৰ্ণ মন্দিৰ তাৰপিছতে উৰিষ্যাত হ'ল জগন্নাথ মন্দিৰ উত্তৰাখণ্ডত আছে কেদাৰনাথ মানাসা মন্দিৰ আৰু তোমাৰ গুৱাহাটীত আছে কামাখ্যা উমানন্দ মন্দিৰ শিৱসাগৰ শিৱদৌল